আমি সকলোৱে গম পাওঁ যোৱা এক বছৰৰ ভিতৰত ক'ৰ'না মহামাৰীয়ে আমাক কেনেকুৱা বা কেনেধৰণৰ ক্ষতি কৰিলে মোৰো এটা অভিজ্ঞতা আছে যিটো স্মৰণীয় হৈ ৰখিব মোৰ গোটেই জীৱন আজি তাৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ যোৱা বছৰ ঠিক মাৰ্চ মাহত ক'ৰ'না বা ক'ভিড আৰম্ভ হৈছিলে ক'ভিড যেতিয়া আৰম্ভ হৈছিলে মই আছিলোঁ গুৱাহাটী মহানগৰীত গুৱাহাটী মহানগৰীত শিক্ষা লৈ থকাৰ কাৰণে মই ঘৰলৈ আহিব পৰা নাছিলোঁ যদিও লকডাউন হোৱাৰ খবৰটো বাতৰিত পাই ততাতৈয়াকৈ ঘৰৰ পৰা গাড়ী এখন মাতি ঘৰলৈ গুছি আহিলোঁ ঘৰলৈ অহাৰ দুদিন পিছত তেইছ মাৰ্চতে হ'ল লকডাউন লকডাউনৰ সময়খিনি কেনেদৰে কটালোঁ সেইটো আচলতে সকলোৱে জানে সকলোৱে সেইটো অভিজ্ঞতা শ্বেয়াৰ কৰিছে গম পায় কিন্তু মই মোৰ অভিজ্ঞতাটো ক'ব বিচাৰিছোঁ লকডাউনৰকেইদিন বজাৰ সমাৰ আদি কৰিবলৈ বহুত দিগদাৰ হৈছিলে যিহেতুকে দোকান বজাৰ বন্ধ পুলিচৰ তালাচী চলি আছিলে সেই গতিকে লকডাউনৰ সময়ছোৱাত উলাই যোৱাটো বিৰাটেই দিগদাৰ মোৰ ঘৰত মোৰ মা দেউতা মোৰ দাদা মোৰ বৌ আৰু দাদাৰ এটা তিনি বছৰীয়া শিশু আছে প্ৰথম যোনটো ক'ভিডৰ ক'ভিড নাইণ্টিনৰ ঢৌ আহিছিলে সেই ঢৌটোত মোৰ ঘৰৰ কোনো মানুহৰে একো ক্ষতি হোৱা নাছিল আমি তেনেদৰে কাম কৰি থাকিলোঁ ঘৰত কিতাপ টিভি এইবোৰ চায়ে কটালোঁ কিন্তু দ্বিতীয় লকডাউনৰ সময়ত যোনটো ক'ৰ'নাৰ দ্বিতীয় ঢৌ আহিছিল সেই ঢৌটোত মোৰ ঘৰৰ মোৰ মা দেউতা মোৰ দাদা বৌ সকলোৰে বহুত ক্ষতি হ'ল সেইসময়ত দৰৱ আদি পাবলৈও বহুত দিগদাৰ হৈছিলে বহুত দূৰৰ পৰা দৰৱ আনিব লগা হোৱাৰ কাৰণে ঘৰত মানুহ নোহোৱাৰ কাৰণে বিৰাট দিগদাৰ আৰু দ্বিতীয় লকডাউনটো হোৱাৰ কেইদিনমান আগতে যিহেতুকে লকডাউন খুলি দিছিল অলপ শিথিল কৰিছিলে তেতিয়া গুৱাহাটী মহানগৰীত যিহেতুকে শিক্ষা গ্ৰহণ কৰি আছিলোঁ তাৰলৈ আকৌ উভতি যাবলগা হৈছিলে কিন্তু সেইবাৰ গৈ তাতে ফচি গ'লোঁ তাৰ পৰা আহিবলৈ নোৱাৰিলোঁ ঘৰত গোটেই পৰিয়ালৰে এনেকুৱা অৱস্থা হোৱা দেখি ঘৰলৈ আহিব নোৱাৰি বেয়া লাগিছিলে কিন্তু অসহায় অনুভৱ কৰিছিলোঁ যিহেতুকে আহিবলৈ গাড়ী গোৰা একোৱেই নাছিল সেই কাৰণে ফোনৰ জৰিয়তে খবৰ খাতি লৈ থকা হৈছিলে ঘৰত যিহেতুকে বেলেগ কোনো মানুহ নাছিল যিমান মানুহ আছিল সবৰে ক্ষতি হৈছিলে ক'ৰ'নাত আক্ৰান্ত হৈছিলে সেইবাবে ঘৰত খানা দিবলৈ মানুহ খাদ্য যোগান ধৰিবলৈ মানুহ দৰৱ যোগান ধৰিবলৈ মানুহ নাই ওচৰ চুবুৰীয়া কোনোবাৰ হাতেৰেই আমি দৰৱ চৰৱ অনা চেষ্টা কৰিছিলোঁ সেই সময়ছোৱা বহুত আমাৰ কাৰণে কঠিন আছিলে এই ঘটনাটো বা এই অভিজ্ঞতাটো মোৰ চিৰস্মৰণীয় হৈ ৰ'ব মোৰ কাৰণে কাৰণ ক'ৰ'না মহামাৰীয়ে বহুত মানুহৰ ক্ষতি কৰিছে বহুতে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে আৰু সেই সময়ছোৱা আচলতে কেনেকৈ কটালোঁ সেইটো বৰ্ণনা কৰিব পাই মই আজি ভাল লাগিছে সুখী হৈছোঁ